ক'ত আছে হয় নেকি কি আলহী আহিবনে কি অ'

কি কয় এই তাকেইটো ৰ' এতিয়া আমাৰো হৈছে মানুহ আহিবৰ তিনিটা মান হা হ'লেও এতিয়া মইও বজাৰ যাব ওলাইছিলোঁ বাইকখন ওলাইছোঁ আৰু ঘৰৰ পৰাই মানে চকাত অলপ পানী চানী মাৰি দিলোঁ আৰু যাত্ৰা কৰিব ওলাইছিলোঁ হয় নেকি এতিয়া মই ভাবিছোঁ কি বোলে পাঁছশ বা হাজাৰ টকা দি বজাৰ হ'ব না নহ'ব মই তাকে চিন্তা কৰিছোঁ নহয় মাংসও আনিব লাগিব মাছো আনিব লাগিব হয় নেকি

তাকেইটো ৰ' জালা অ' জালা একচুয়েলি হ'ব দেচোন কাৰণ পানীৰ কথা না জালাগিলা মৰি গৈছি এতিয়া কথা হ'ল কি এতিয়া মই মাংস আনিব লাগে চাওঁ মই মাংস আনিব লাগিল ধৰিলোঁ আধা কিলো কাৰণ কিয় ঘৰৰপৰা যদি তিনটা আহে আমাৰো ধৰিলোঁ পাঁচটা আঠটা মানুহ আঢ়ৈ কিলো মাংস মাছ আনিব লাগিল হা চব্জি বজাৰ ধৰিলোঁ জালাটো আনিব লাগিব ৰহুন আদা বাৰু আছে বাকী চব্জি বজাৰ চব্জিটো এখন খাব লাগিব না তে চব্জি এখন কৰাৰ লগে লগে তোৰ এক হাজাৰ টকাত জানো হ'ব নহ'ব নহ'ব আঢ়ৈ কিলো নাই নহ'ব দুই হাজাৰ টকা মান দিব লাগিব দে ঠিক আছে তোমাক তাতে লগ পাম নহয় লগ পালে তুমিতো বেছিকৈ পইচা ওলিয়াছাই অ এশ লগা হ'লে দিবা আৰু অ হেৰি আ অ সেই যি পায় মালপোৱা যি পায় অ দে ঠিকে আছে দে মই যাই আছোঁ তাতেতো বজাৰততো জাম হোৱা নাই তেনেকৈ সেইকাৰণে বজাৰত ইমান টাইমত যাব নালাগে বজাৰত যোৱা টাইম হ'ল বাৰটা এটা বুজি পাইছা আমাৰ মানুহগিলা সেই সাতটা আঠটা বজাত যাব পুৱা সাতটা আঠটা বজাত যাব যাই পেলাই তাৰাতাৰি ৰ'দখন আৰু গৰমত দামত কিনে এই আৰু মই যাওঁ নহয় মোটামুটি বাৰটা এটা বজাত এতিয়া যেতিয়া মানে বেপাৰীগিলাই অ ৰিটাৰ্ন কৰে মাল ঘৰত নিবৰ কাৰণে বান্ধিব ওলায় তেতিয়া কমত হ'লেও মালটো দি দিয়ে সেইবাৰ আমি গেইছিলোঁ যাওঁতে পাঁছশ টকাত মোটামুটি বহুত ভালেখিনি বস্তু আনিছোঁ শুনিছা লাষ্টত বঢ়িয়া সেইকাৰণে সদায় মানে কি মানুহ লাষ্টত গ'লে ই সদায় লাষ্টত যায় নহয় পইচা বচাব লাগিলে অলপ মানে বেয়া বস্তুটো পাবি কিন্তু কথা হ'ল কি ইমান বেয়াও নাপাৱ তেতিয়া সিহঁতৰ বিক্ৰী নহয় পেলাই ঘৰত লৈ যাব তেতিয়া দাম সেনেকুৱা দে দে দে যাই আছোঁ ৰ' অ অ